আমাৰ সং সংস্কূতিত বিয়া বিয়াকে মুখ্য বস্তু হিচাপে লোৱা হয় প্ৰধান জীৱনৰ প্ৰধান হেৰি হিচাপে লোৱা হয় আৰু সেইকাৰণে বিয়াৰ প্ৰথম দিনা যি মানে আমাৰ বিয়াৰ দুদিন আগৰ পৰাই আচলতে বিয়াৰ হেৰি আৰম্ভ হৈ যায় কাম আৰম্ভ হৈ যায় প্ৰথম দিনা হয় সান্দহ খুন্দা সান্দহ খুন্দাত মানে হেৰি কৰা হয় সান্দহ খুন্দা হয় মানে ধান ওহাই লৈ হেৰি কৰি ঢেঁকীত খুন্দি তাৰপৰা চিৰা বনোৱা হয় যিটো বিয়াৰ দিনাখন ৰাতি বিয়াখন হৈ যোৱাৰ পিছত সেইটো মানে দৰা কইনাই মানে ব্ৰত ভঙা হিচাপত খোৱা হয় দিয়া হয় খাবলৈ দিয়া হয় তাৰ পিছত সান্দহ খুন্দাৰ পিছদিনা থাকে জোৰোণ যিদিনা হেৰি দৰা ঘৰৰ মানুহে কইনা ঘৰত আহি কইনাক প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি দি দিয়ে লগতে বিয়া হোৱাৰ কাপোৰ যিযোৰক সেইযোৰ মেইন চিট বুলি কোৱা হয় মেইন চিট মুগাৰ চিট পাটৰ চিট এইবিলাককে ধৰি এইবিলাক কাপোৰ দিয়া হয় তাৰপিছত

হেৰি কৰাৰ পিছত তেওঁক কইনাজনীক মানে ভাগিনীয়েকৰ দ্বাৰাই মানে সেন্দুৰ দিয়া হয় তাৰপিছত এইবিলাক বস্তু মানে বেছিভাগ বস্তু মানে ভাগিনীয়েকৰ ভাগিনীয়েকৰ দ্বাৰাই মানে দিয়া হয় মানে দৰাৰ ভাগিনীয়েকৰ দ্বাৰাই এইবিলাক বস্তু দিয়া হয় তাৰপিছত তেওঁ কইনা ঘৰত খোৱা বস্তু যেনেকে মাছ হওঁক দৈ কল আৰু মিঠাই এইবিলাক মানে দৰাৰ ঘৰৰ মানুহে লৈ আহে আৰু তাৰ পিছত সিদিনাখনৰ পিছদিনা যিদিনা বিয়া সিদিনা পুৱা মানে কইনাজনীক মানে সজাই এনেকৈ হেৰি কৰা হয় ওলা ওলোৱা হয় তাৰ পিছত হেৰি হয় পূজা হয় তাত মানে কইনাজনীক বহাই মানে দিনত পূজা কৰা হয় হেৰি কৰা হয় তাৰ পিছত হেৰি কইনাজনীক মানে হেৰি কৰা হয় কি বুলি কয় গধূলিৰ সময়ত আয়তীৰ দ্বাৰা উঠাই অনা নদীৰ পৰা উঠাই অনা নদী হওঁক খালৰ পৰা হওঁক সেনেকুৱা পানী উঠাই আনি তেওঁলোকক মানে হেৰি কৰা গা ধুৱাবলৈ দিয়া গা ধুওঁৱা হয় তাৰ পিছত সেই গা ধুৱাৰ সময়খিনিত মানে দৰাঘৰে এখন আনা কাটা বুলি কয় সেই চাদৰ এখন মানে পিন্ধোৱা থাকে সেইখন চাদৰ পিন্ধাই মানে গাটো ধুৱাই আৰু গা ধুওঁৱা পিছত সেই চাদৰখন মানে নাপিতজন যিজন নাপিতে মানে কইনাজনীৰ মানে নখ খামোৱা বুলি কোৱা হয় সেইটো সেইটো কাম কৰে সেই মানুহজনক সেই চাদৰখন দান কৰা হয় তাৰ পিছত বিয়া হয় ৰাতি দৰা মানুহ আহে দৰা মানুহ আহি বিয়া হয় তাৰ পিছত বিয়া হোৱাৰ পিছত আৰু এটা প্ৰথা আছে যিটো হৈছে হেৰি মানে কইনাঘৰৰ পৰা দৰাঘৰক মানে মানধৰা বুলি কোৱা হয় দৰাঘৰৰ যিবিলাক সন্মানীয় ব্যক্তি আছে তেওঁলোকক মানে কিবা এটা দি মানে সেৱা কৰা হয় সেইটোক মানধৰা বুলি কোৱা হয় তাৰ পিছত মানে তেওঁলোকেও আৰ্শীবাদ ৰূপে কিবা এটা কইনাজনীক দিয়ে সেইখিনিয়ে আৰু আৰু দ্বিতীয়তে আমাৰ ইয়াত বিয়াত কোনো ধৰণৰ যৌতুক প্ৰথা নাই কইনাঘৰৰ মানুহে নিজৰ ইচ্ছানুসৰি কিছুমান প্ৰয়োজনীয় বস্তু দান কৰে